অঁ মই মাজুলীৰ পৰা কছিলোঁ এই ট্ৰে'ড লাইচেঞ্চ বিচাৰি আপোনাক ফোন কৰিছিলোঁ প্ৰে অঁ প্ৰেচিডেণ্ট বাইদেউ হয়নে বাৰু পঞ্চায়তৰ অঁ হেৰি মই ট্ৰে'ড লাইচেঞ্চৰ কাৰণে আপোনাক ফোন কৰিছিলোঁ পা হ'ব নেকি বাৰু ট্ৰে'ড লাইচেঞ্চৰ কাৰণে হয় হয় হয় হয় হয় হয়

হয় হয় আৰু কিবা কিবা ডকুমেণ্টছ লাগিব নেকি আৰু বেলেগ হয় হয়

হয় হয় ঠিক আছে বাৰু অঁ ঠিক আছে থেংক ইউ